অঁ কওকচোন অঁ ফল পাব অঁ ফল মানে আপোনাৰ আপেল আছে আঙ্গুৰ আছে ডালিম আছে আপোনাৰ এনেকৈ বেদনা আছে এনেকৈ আছে আৰু আপোনাৰ মৌচুমী টেঙা কমলা টেঙা এইবিলাক পাব অঁ দাম আপেল বৰ্তমান আপোনাৰ এশ বিছ টকা চলি আছে আপোনাৰ বেদনা হ'ব আপোনাৰ ডেৰশ টকা দোকান আমাৰ আমৃখোৱাৰ বজাৰ যি আছে বজাৰৰ কাষতে বজাৰতে আছে আপোনাৰ আমৃখোৱা বজাৰ অঁ কমলা টেঙাও পাব কমলা টেঙা যোৰা আপোনাৰ যোৰা এনেই পোন্ধৰ টকা পোন্ধৰ টকা চলি বেচাটো অঁ ঠিক আছে